অঁ অশোক এই এটা কাম কৰোঁ আমি ছামাৰ ভেকেচনত ক'ৰবাত তীৰ্থ ভ্ৰমণতে যাওঁ বোলা তীৰ্থ যাত্ৰাত ত' অযোধ্যাতে যোৱা হোৱা নাই দেখোন আমাৰ বহুতে ৰাম মন্দিৰ চাবলৈ যায় হা তাতেই যাওঁ এতিয়া মানে দুই ধৰণে যাব পাৰি এটা বাই ট্ৰেইন নাইবা বাই ফ্লাইট কোন ফাল দি যোৱা যায় মোৰ হিচাপততো ফ্লাইটত গ'লে ভাল হয় কম সময়তে আমি হেৰি কৰিম নহয় তোমাক এটা দায়িত্ব দিওঁ যে ফ্লাইটৰ টিকেট আৰু কিমান দিন তাতে থাকিব লাগিব গোটেইখিনি লৈ পেলাই আৰু অহা যোৱা দুটা টিকেটৰ ব্যৱস্থা আমি কৰি লওঁ

নাই নাই হোটেল হোটেলো ইয়াতে ইয়াতে বুক কৰিব লাগিব হোটেল তাৰ লগত অ তাৰ লগতে আৰু এটা পৰিকল্পনা ক'লে আশে পাশে আৰু ক'ৰবাত তেনেকুৱা ঠাই আছে নেকি য'ত আমি হয়তো গাড়ী ভাড়া কৰি আমি যাব পাৰোঁ তেনেকুৱা ধৰণে ধৰা এই ইউ পি তে আৰু কিছুমান মঠ মন্দিৰ আছে তাতে আমি যাব পাৰি গৰক্ষ মন্দিৰতো যাব পাৰোঁ অলপ দীঘল হ'লেও বাছে দি আমি যাব পাৰিম সেইবিলাকৰ কথা নাই গতিকে এসপ্তাহৰ এটা পৰিকল্পনা কৰি টিকেটখন এনে বেক জাৰ্ণিটো সাতদিনৰ কাৰণে লৈ আমি যোৱাৰ ব্যৱস্থা কৰোঁ অঁ আজা আজি ঊনত্রিছ তাৰিখ জুনৰ ঊনত্রিছ তাৰিখ আজি অঁ ঠিক আছে ঠিক হ'ব হ'ব ঠিক আছে অঁ ঠিক আছে ঠিক আছে ঠিক আছে অঁ হ'ব

অঁ তাকে আমি

ঠিক আছে বাৰু এইটো দায়িত্ব দিলোঁ অঁ হ'ব হ'ব অঁ ঠিক আছে ঠিক আছে পইচাটো আমি শ্বেয়াৰ কৰি ল'ম সমানে অসুবিধা নাই ঠিক আছে অঁ অঁ ঠিক আছে বাৰু অঁ ঠিক আছে ধন্যবাদ